মোৰ গাঁৱত মহিলা ব্যৱসায়ী যথেষ্ট আছে কিছুমানে কাপোৰ কাপোৰৰ ব্যৱসাৰ কৰে কিছুমানে চিলাইৰ ব্যৱহাৰ ব্যৱসাৰ ব্যৱসায় কৰে চিলনি চিলাই কৰাকেইজনৰো ভাল ব্যৱসায় কিন্তু সিহঁতে দোকানৰ ব্যৱস্থা কৰি সিহঁতে তাত চিলাই চিলাই কৰে আৰু বিক্ৰী কৰে তাৰপিছত এই চাদৰ মেখেলা এইবিলাক চিলায় চিলাই আদি কৰি তেওঁলোকে যথেষ্ট লাভৱান হৈছে আৰু কাপোৰ বোৱা ব্যৱসায় ব্যৱসায়ী যথেষ্ট আছে কাপোৰ গামোচাবিলাক ব্যৱসায় কৰি গামোচা দোকান পৰ্যন্ত দিছে আৰু সিহঁতে সিহঁতৰ এই লাভৰ অঁ কাৰণেই ঘৰখন ঘৰকেইখন সিহঁতৰ ভালকৈ চলি আছে তাৰপিছত সিহঁত কিছুমানে গাহৰি ব্যৱসায় কৰিছে গাহৰি পুহি গাহৰি পালন কৰি সিহঁতে গাহৰিবিলাক পোৱালি জগায় আনকি গাহৰি একো এক একোটা গাহৰি বিছ বিছ হাজাৰ পঁচিছ হাজাৰকৈ বিক্ৰী কৰে তাৰপিছত এই মাছৰুম খেতি কৰে মাছৰুমৰ ব্যৱসায় কৰে যথেষ্ট মোৰ গাঁৱত ব্যৱসায় মহিলা আছে কিছুমানে কুকুৰাৰো ব্যৱহাৰ ব্যৱসায় কৰে কুকুৰা পুহি কণী কণী বিক্ৰী কৰি তেওঁলোকে ঘৰবিলাক চলায় তাৰপাছত গৰু ব্যৱসায় মোৰ ঘৰৰ ওচৰত আছে মানে গাই গৰু বা জাৰ্চি গৰু বিক্ৰী কৰি গোটেই গাঁও গাঁৱতে তেওঁলোকে গাখীৰ বিক্ৰী কৰে আৰু পোৱালি জগায় আনকি গাখীৰো গাখীৰ ত্ৰিছ কিলো পঞ্চাছ কিলো এনেকৈ গাখীৰো বাহিৰ কৰে ধানৰ ব্যৱসায় কৰে খেতি কৰে আদা হালধি এইবিলাক খেতি কৰি সিহঁতে ব্যৱসায়ত যথেষ্ট লাভ লাভৱান হৈছে আৰু তেওঁলোকে অতি আৰু বহুত ব্যৱসায়ৰ সিহঁতৰ হেৰি আছে হাঁহ হাঁহ হাঁহ হাঁহৰ ব্যৱসায় আছে তাৰপিছত তেওঁলোকে আৰু পানী পানী হেৰি ভিতৰত পানী মানে গোটেই গাঁও মানে টাউনত পানীৰ ব্যৱসায় কৰে তাৰপিছত এই ভুজিয়া এই চানা চানা ভুজীয়া এই ভুজিয়াৰ ব্যৱসায় আছে দোকান আছে তাৰপিছত এই নিজে তৈয়াৰ কৰে ভুজীয়া এই চানা এইবিলাক নিজে তৈয়াৰ কৰি বিক্ৰী কৰে আনকি বিস্কুটৰ ব্যৱসায়ো মোৰ গাঁৱতেই আছে তাত ধানৰ মিল আছে ধান এই ভাঙি ভাঙি সিহঁতে ঘৰতে ধানৰ মিল বহাই লৈছে তাৰপিছত হালধি চিৰা তৈয়াৰ কৰা মেচিন আছে এনে মোৰ মোৰ গাঁৱৰ মহিলাবিলাক সকলো ব্যৱসায়ী সিহঁতৰ ব্যৱসায়ৰ সিহঁতৰ ঘৰবিলাক অতি স্বচ্ছল হৈছে এতিয়া আৰু সিহঁতৰ এই ব্যৱসায়বিলাক দেখি মোৰ অতিকৈ মই সুখী আৰু আমি মহিলাবিলাক একগোট হৈ এক একে ব্যৱসায়বিলাক একগোট হৈ আমি দোকান খোলোঁ বা বজাৰত বিক্ৰী কৰোঁ সকলোৱে নিজৰ নিজৰ ব্যৱসায় ব্যৱস্থা কৰোঁ আৰু মহিলাবিলাকে আমি লগ হৈ আত্মসহায়ক গোট খুলিছোঁ খুলি নিজৰ নিজৰ ব্যৱসায়বিলাক আমি হেৰি কৰোঁ এই অঁ লগ হৈ কৰোঁ সেইকাৰণে আমি অতি মোৰ গাঁৱৰ মহিলাবিলাক অতি স্বচ্ছল আৰু সিহঁতক কোনেও কামত হেলা নকৰে আৰু সকলোৱে মিলা প্ৰীতিৰে চলি আমি এই ব্যৱসায়ীখন বহুত আগবঢ়াইছোঁ